মই কি বাহিৰৰ সেয়া ভাল লগা কাৰ্যৰ ভিতৰত ভিতৰত সাঁতোৰা আৰু ক্ৰিকেট খেলটো বহুত বেছি ভাল পাওঁ বেছি পানীত সাঁতুৰিব মই নাজানো কিন্তু যিবিলাক চুইমিং পুল থাকে সেইবিলাকত সাঁতুৰিব পাৰোঁ আৰু মই ভালো পাওঁ সাঁতুৰি কিনে আৰু কিছুমান আমাৰ মানে নদীবিলাকতো সাঁতুৰি কিনে মই ভাল পাওঁ সাঁতুৰিব ভাল লাগে পানীবিলাকৰ লগত পানীৰ লগত খেলি কিনে আৰু সাঁতুৰি কিনে বহুত বেছিয়ে ভাল লাগে আৰু ক্ৰিকেটো খেলি মই ভাল পাওঁ কিন্তু ক্ৰিকেটটো ল'ৰাবিলাকেহে ল'ৰাবিলাকৰ খেলা খেল মইটো ছোৱালী হয় ত' মই বাহিৰত ক্ৰিকেট খেলিব যাব নোৱাৰোঁ আমাৰ ফিল্ডবিলাকত আমাৰ ফিল্ড আছে এখন সেই ফিল্ডখনত ল'ৰাবিলাকে খেলি থাকে মই চাওঁ তাত কিন্তু মই তাত খেলিব নোৱাৰোঁ কিন্তু মই ঘৰতে খেলি থাকোঁ আমাৰ দাদা বাইদেউৰ লগত বা কিছুমান ভাইটি ভন্টিৰ লগত তেনেকে খেলি থাকোঁ ঘৰত খেলোঁ কিন্তু বাহিৰত খেলিব যাব নোৱাৰোঁ কাৰণ ক্ৰিকেটটো ল'ৰা মানুহৰ খেল যিহেতু ছোৱালী এজনীয়ে খেলিলে মানুহে হয়তো কিবা ক'বও পাৰে সেইকাৰণে বাহিৰত খেলিব নোৱাৰোঁ কিন্তু যেতিয়াই বাহিৰৰ ফিল্ডত ল'ৰাবিলাকে খেলি থাকে মই চাই খুব ভাল পাওঁ মোৰো খেলিব মন যায় কিন্তু খেলিবতো নোৱাৰোঁ কিন্তু চাই ভাল পাওঁ আৰু যেতিয়া টিভিত ক্ৰিকেট ক্ৰিকেটবোৰ মানে চলি থাকে টিভিত তেতিয়াও মই চাই ভাল পাওঁ চাওঁ মই এখন ক্ৰিকেট খেলাও মই চাব মানে নোচোৱাকে নাথাকোঁ চাওঁৱেই গোটেইবোৰ চাওঁ আৰু আৰু ঘৰতো মই মোৰ লগৰ মানে দাদা বাইদেউৰ লগত বা ভাইটি ভন্টিবিলাকৰ লগত খেলি কিনে খেলি থাকোঁ যেতিয়াই সময় পাওঁ মই ক্ৰিকেট খেলোঁ নহ'লে চুইমিং পুলত সাঁতুৰিব যাওঁ এইবিলাক কৰিয়ে মানে ভাল লাগে দুয়োটা কাম কৰি কিনেই মোৰ